আমাৰ অসমত আঞ্চলিক ভাষা হিচাপে উপভাষা আছে সেইসকল মৰাণ মিচিং তিৱা ৰাভা ইত্যাদি চাহ জনজাতিও আছে সেইসকলে নিজৰ ভাষা আছে যদিও অসমত অসমীয়াটোৱে প্ৰচলন কৰে সকলোৱে নিজৰ নিজৰ ভাষা আছে যদিও অসমীয়া ভাষাতেই পঢ়ে অসমীয়া ভাষাতেই লিখা কৰে পেপাৰ পত্ৰত চব অসমীয়া ভাষাই লিখে সকলোৱে সেই অসমৰ অসমীয়া ভাষাটোৱে প্ৰচলন হয় গতিকে স্কুলত আদি সকলোতে অসমীয়া ভাষাটোৱে বাহিৰৰ পৰা অহা সকলো অসমীয়াই শিকিবলৈ বিচাৰে অসমীয়াটোৱে কয় গতিকে নিজৰ নিজৰ ভাষা আছে যদিও তেওঁলোকৰ সেইবিলাক ভাষা প্ৰচলন নহয় ইমান ইহঁত তেওঁলোকে ক'লেও বেলেগেও বুজি নাপাব অকল তেওঁলোকৰ ভিতৰতে মানুহবিলাকে বুজি পাব অন্যই নিজৰ নিজৰ জাতিৰ মানুহেই বুজি পাব গতিকে সেইকাৰণে অসমত অসমীয়াটোৱে বেছিকৈ প্ৰচলন হিচাপে সকলোৱে অসমীয়া ভাষাই কয় নিজৰ ভাষা থাকিলেও অসমীয়াতেই লিখে অসমীয়াতেই পঢ়ে সকলো ক্ষেত্ৰতে অসমীয়াই মানে লিখা পঢ়া কৰে অসমীয়াতেই কথাও পাতে মানুহৰ নিজৰ নিজৰ ভাষা আছে তথাপিও আঞ্চলিক নিজৰ ভাষা থাকিলেও অসমীয়াটোৱে বেছিকৈ মানুহে কয় কথা বতৰা পাতে গতিকে সকলোৱে বুজিও পায় অসমীয়াটো সেই গতিকে আনৰ বাহিৰৰ পৰা অহা সকলেও অসমীয়া ক ভাষাটোৱেই ক'বলৈ বিচাৰে শিকেও গতিকে মানুহবিলাকৰ আঞ্চলিক ভাষা আছে তথাপিতো অসমীয়া ভাষাই সকলোৱে কয় চাহ জনজাতি আছে তেওঁলোকেও অসমীয়াই কয় মিচিং আছে তিৱা আছে ৰাভা আছে সকলোৱে অসমীয়া ভাষাটোৱেই লিখা পঢ়া কৰে অসমীয়া ভাষাই কয় সকলোতে অসমীয়া ভাষাই ব্যৱহাৰ কৰে সেই গতিকে আঞ্চলিক ভাষা থাকিলেও অসমীয়াটোৱে চ সকলোৱে বিবাহৰ ব্যৱহাৰ কৰে সেইটো সু মানুহৰ সুবিধাও হয় অসমীয়াটো লিখিবও হেৰি হয় গতিকে এইটোৱে আঞ্চলিক উপভাষা এই ইমান প্ৰযোজ্য নহয়